হয় এইটো আমাজন কাষ্টমাৰ কেয়াৰ নেকি বাৰু হয় মই আপোনালোকৰপৰা কেইদিনমান আগতে হেড এয়াৰফোন এটা লৈছিলোঁ হামান ব্ৰেণ্ডৰ হয় এয়াৰফোনটোৰ চাউণ্ড কোৱালিটীটো বহুত ভাল বেচটো ভাল হয় লাইটৱেইট হয় চাৰ্জ বহুত সোনকালে লয় আধা ঘণ্টাতে ফুল চাৰ্জ হয় আৰু কালাৰটো ভাল আৰু মোৰ যিহেতু প্ৰডাক্টটো ইউচ কৰি পেলাই ভাল লাগিল গতিকে আপোনালোকৰপৰা আকৌ প্ৰডাক্টটো আকৌ এনেকুৱা প্ৰডাক্ট আৰু অৰ্ডাৰ কৰিম অৰ্ডাৰ কৰিম গতিকে ঠিক আছে ঠিক আছে থেংক ইউ